এতিয়া নগাঁও জিলা মোৰ জিলা নগাঁও লগত নিমিলে বাৰু নগাঁও জিলা মই ভ্ৰমণহে কৰিছোঁ তিনি চাৰিবাৰ কিন্তু সঁচা কথা ক'বলৈ গ'লে শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত বা দৰিদ্ৰতা হ্ৰাস বা মহিলা সৱলী কৰণৰ ক্ষেত্ৰত মই ইমান বিশেষ চৰকাৰী আচনিৰ বিষয়ে নাজানো তথাপিও শিক্ষাৰ ক্ষেত্ৰত বাৰু নগাঁওখন আগবঢ়া বুলিয়েই জানো আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষকৈ আগবঢ়া বাকী দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত মই নগাঁৱৰ কথা ইমান ক'বলৈ নাযাওঁ যিহেতু মই যি যিখিনি এলেকা ভ্ৰমণ কৰিছিলোঁ বিশেষকৈ তাত দৰিদ্ৰতা বিভিন্ন দৰিদ্ৰৰ থকা দেখিছিলোঁ আনহাতে মহিলা সৱলীকৰণৰ ওপৰতো মই ইমানখিনি নাজানো বিশেষকৈ তাত থকা মানুহখিনি গম পাব চাগে সম্ভৱ গতিকে মই ইমানখিনি নগাঁওৰ বিষয়ে নাজানিম